হয় যিহেতু আজিকালি মানুহবোৰে এঠাইৰ পৰা আনঠাইলৈ যাবলৈ হ'লে বেছিকৈ যান বাহনেই ব্যৱহাৰ কৰে কিন্তু মই এটাই কথা কওঁ যে যান বাহনেই বিশেষকৈ গাড়ী মটৰেই আমাৰ প্ৰকৃতিৰ পৰিৱেশৰ ওপৰত বাৰুকৈ প্ৰভাৱ পেলাইছে আজিকালি বিভিন্ন ধৰণৰ গাড়ীবোৰ ওলাইছে যাৰ পৰা শব্দ প্ৰদূষণ হৈছে আৰু বিশেষকৈ সেই গাড়ীবোৰৰ পৰা ওলোৱা ধোঁৱাই বায়ু প্ৰদূষণ কৰিছে এই দুইটা প্ৰদূষণৰ পৰাই আমাৰ স্বাস্থ্যত আৰু পৰিৱেশত যথেষ্ট প্ৰভাৱ পেলাইছে সেইকাৰণে মই ভাবোঁ যে ওচৰৰ পাঁজৰ অঞ্চললৈ গ'লে চাইকেলেই ব্যৱহাৰ কৰা উচিত চাইকেল চলালেচোন অলপ এক্সেৰছাইজো কৰা হৈ যায় আৰু পৰিৱেশৰ ওপৰতো ইমান প্ৰভাৱ নপৰে সেয়াই আৰু আৰু আজিকালি মানুহবোৰে বহুতো এলেহুৱা হৈ গৈছে আমি দেখোঁ যে আজিকালি মানুহে আমাক খোজ নাকাঢ়েই ভাত খাইয়ো ওচৰতেই থাকা চকীখনত বহা বিছনাখনত বহি বা শুই দিয়ে নিজৰ স্বাস্থ্যটোৰ ওপৰত যে প্ৰভাৱ পৰিছে সেই কাথাটো ইমানকৈ ভাবি নাথাকে অঁ মই ভাবোঁ যে নিজৰ স্বাস্থ্যটোৰ কথা ভাবিয়ে মানুহে কমেও ৰাতিপুৱা বা গধূলি সময়ত অলপ খোজ কাঢ়িব লাগে